হেল্ল' অঁ টিংকু দোকানত লাগিছেনেকি বাৰু অঁ এই আপোনাৰপৰা মই কালি হেডফোন এটা আনিছিলোঁ ৰিয়েলমি বাড্ছ টু চাৰে সাতশ টকা লৈছিলে আপুনি কি হেডফোন মানে দি পঠিয়ালে এইটো ইমান ফকটিয়া হেদফোন এইটো এক চাইড বাজে এক চাইড নাবাজে কেতিয়াবা বাজে কেতিয়াবা দুই চাইডে নাবাজে এতিয়া ইমান চাৰে সাতশ টকা দিছোঁ ন মই আপুনি অলপ ভাল চাই হেডফোন দি পঠিয়াব লাগে এইটো বেয়া কৰিছে দেই দোকানৰ নামটো বেয়া হৈছে আপোনাৰ এনেকুৱা নকৰিব তাতকৈ ভাল দুশ টকীয়া হেডফোন এডাল আছিলে মোৰ আগৰ জানেনে নাই ইমান ভাল হেডফোন সেইটো হেডফোন মই তিনিমাহ চাৰিমাহ চলালোঁ একো হোৱা নাই তথাপিতো মই ভাবিলোঁ ভাল হেডফোন এডাল লওঁ আপোনাৰপৰা আপুনি চিনাকি বুলি আপোনাৰপৰা লৈছিলোঁগৈ চাৰে সাতশ টকা দি লৈছোঁ কমচেকম অলপ ভাল হেডফোন দি পঠিয়াব লাগে চিনাকি হ'ল বুলিয়ে এনেকৈ ঠগিব নাপায় নহয় আপুনি অঁ নাই তেনেকুৱা নকৰিব এইবোৰ বেয়া কথা দেই অঁ হ'ব হ'ব দিয়ক মই কালি গৈ আছোঁ আপোনালোকৰ দোকানলৈ চেঞ্জ কৰি দিব হেডফোন মোক